পাৰ্থক্য আছে তেখেতৰ গাৰ গঠন আৰু মোৰ গাৰ গঠনৰ মাজত যথেষ্টখিনি পাৰ্থক্য দেখা যায় তেখেত মোতকৈ সৰু হোৱাৰ বাবে বাবে আমি দুয়োজন পৃথক